মই সাধাৰণতে বিভিন্ন ধৰণৰ মাছ খাই ভাল পাওঁ ইয়াৰ ভিতৰত সৰু মাছ ধৰি লওক বিভিন্ন প্ৰকাৰৰ ৰৌ পুঠি খলিহনাৰ বা নিচলা মাছ বা ইত্যাদি আদি মাছো ভাল পাওঁ তাৰ পিছত ৰৌ মিৰ্গা এনে ধৰণৰ ডাঙৰ বা মিডিয়াম মধ্যম চাইজৰ মাছো খাই ভাল পাওঁ তাৰ পিছত ডাঙৰ মাছো খাওঁ চিতল তিতল আদি কৰি সেনেধৰণৰ আৰু মানুহে ধৰি লওঁক সাধাৰণতে নিজৰ ৰুচি অনুযায়ী নিজৰ ৰুচি ভেদে মাছ বিভিন্ন ধৰণৰ খায় অসমত এনেও মাছ বিভিন্ন প্ৰকাৰৰ পোৱা যায় যিহেতু নদী বা বিল ইত্যাদি বেছি গতিকে সেয়ে আৰু মাছ ধৰি লওঁক খাই আৰু এইটো ভিন্ন ভেদে হ'ব পাৰে বিভিন্ন প্ৰকাৰৰ মাছ আছে যিহেতু গতিকে আৰু সহজে মাছ পোৱা যায় যিহেতু গতিকে অসম ভাৰতৰ ভিতৰত বহুত অধিক সংখ্যক বহুত সংখ্যক মাছ অসমত পায়ে সেয়ে আৰু গতিকে সেই ৰৌ মিৰ্গা ধৰি লওঁক এনেধৰণৰ মাছ আদি পাই আৰু সেইয়ে খায়